মই পঢ়া কিতাপৰ ভিতৰত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত মিৰি জীয়ৰী উপন্যাসখন মোৰ আটাইতকৈ প্ৰিয় উপন্যাস আৰু সেইখনে মোৰ প্ৰিয় কিতাপ আৰু তাত থকা চৰিত্ৰ জংকী আৰু পানৈ এই চৰিত্ৰ দুটা মোৰ অতিকৈ খুবেই প্ৰিয় চৰিত্ৰ এই চৰিত্ৰৰ বিষয়ে ক'বলৈ হ'লে এই জংকী আৰু পানৈ হৈছে এহাল যুৱক যুৱতী তেওঁলোক সৰুৰে পৰা একেলগে খেলা ধূলা কৰি ডাঙৰ হৈ যৌৱনত তেওঁলোকৰ মাজত প্ৰেম হৈছিল আৰু জং মিৰি জীয়ৰী উপন্যাসখনত ৰজনীকান্ত বৰদলৈয়ে মিচিং জনজাতিৰ ওপৰত মিটিং জনজাতিৰ ওপৰত আধাৰত ৰচিত আৰু এইখন এখন জনগোষ্ঠীয় উপন্যাস এই উপন্যাসখনত মিচিং জনগোষ্ঠীৰ বিষয়ে মিচিং ভাষাৰ বিষয়ে বিভিন্ন বৰ্ণনা পোৱা গৈছে লগতে সোৱনশিৰি নৈখনৰ ওপৰত তেওঁলোকৰ বিভিন্ন বিভিন্ন বৰ্ণনা দিছে ইয়াৰ অন্য এটা ভাল লগা চৰিত্ৰ হৈছে ডালিমি ডালিমি কিন্তু তেওঁ তাত বেছি প্ৰিয় চৰিত্ৰ দুটা হৈছে জংকী আৰু পানৈ চৰিত্ৰ দুটা তেওঁলোক সৰুৰে পৰা যিহেতু একেলগে খেলি ধূলি ডাঙৰ হৈছিল আৰু যৌৱনত তেওঁলোকৰ প্ৰেম হৈছিল তেওঁলোকৰ প্ৰেমৰ বিষ বিষয়ে ঘৰত গম পাইছিল আৰু তেওঁলোক তেওঁলোকৰ সম্পৰ্ক মানি লোৱা নাছিল সেয়েহে এবাৰ জংকী আৰু পানৈ পলাই যোৱাৰ কথা ভাবিছিল আৰু পানৈ ঘৰৰ পৰা ওলাই গৈছিল কেইদিনমানৰ পিছত তেওঁলোকক বিচাৰি পাইছিল আৰু পানৈ পুনৰ ঘৰলৈ ওভতাই লৈ আনিছিল তেনেতে জংকীয়ে ডালিমিক লগ পাইছিল ডালিমিয়ে ডালিমিয়েও জংকীক ভাল পাইছিল কিন্তু জংকীয়ে জংকী আৰু পানৈক ডালিমিয়ে এক লগ কৰাৰ বাবে চেষ্টা কৰিছিল আৰু তেনেকৈ পিছত পানৈ ঘৰত পানৈ দেউতাকে তেওঁলোকৰ সম্পৰ্ক মানি ল'ম বুলি মানি ল'ম বুলি কৈছিল কিন্তু বিধি বিধানমতে তেওঁলোকক তেওঁলোক পানৈ পুনৰ নি হেৰাই গৈছিল তেওঁলোকক ধৰি নিয়া হৈছিল ঠিক কেইদিনমানৰ পিছতে তালৈ জংকীকো ধৰি আনিছিল আৰু তেওঁলোকৰ পুনৰ সাক্ষাৎ হৈছিল কিন্তু তেওঁলোক অচিনাকি দৰে আছিল পিছত তেওঁলোক দুয়ো আকৌ পলাই যোৱাৰ সিদ্ধান্ত লওঁতে তেওঁলোক ধৰা পৰিছিল আৰু তেওঁলোক সেইবাবে তেওঁলোকৰ তেওঁলোকৰ ওপৰত বিচাৰ বহিছিল আৰু পিছত তেওঁলোকক মৃত্যুদণ্ড দিয়া হৈছিল আৰু এই জংকী আৰু পানৈ চৰিত্ৰ দুটা মোৰ অতিকৈ প্ৰিয় চৰিত্ৰ ৰজনীকান্তদেৱ ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত উপন্যাসখনৰ এই চৰিত্ৰ দুটা মোৰ খুবেই প্ৰিয়